দৈনন্দিন বাৰ্তালাপত আমি ঘৰুৱা ভাষা হিচাপে ঘৰুৱা ভাষা বেছিভাগে আমি ঘৰুৱা ভাষাই ব্য়ৱহাৰ কৰোঁ লগতে দৈনন্দিন ভাষাৰ আমি ঘৰুৱা ভাষাই বেছিকৈ প্ৰচলিত হয় আৰু আমাৰ ইয়াত বৰপেটা ডিষ্ট্ৰিকত বেছিভাগ বৰ আমি বেছিভাগ ঘৰুৱা ভাষাই কওঁ লগতে জতুৱা ঠাচ যেনে আমি আমি কথাই প্ৰতি বেছিভাগ কথাতে আমি জতুৱা ঠাচ ব্য়ৱহাৰ কৰোঁ লগতে আমি যোনটো ঘৰুৱা ভাষা বেছি বেছি বেছিভাগ আমি ঘৰুৱা ভাষাই ব্য়ৱহাৰ কৰোঁ লগতে যিকোনো সামাজিক কাম হওক বা কেতিয়াবা লগৰবোৰৰ লগত লগ লগ লগৰবোৰ লাগ লগ পালে বেছিভাগ আমি অসমীয়া আমাৰ নিজা যোনটো অসমীয়া ভাষা সেইটোতে ব্য়ৱহাৰ কৰোঁ ঘৰুৱা ভাষা হিচাপে আৰু লগতে জতুৱা ঠাচ জতুৱা ঠাঁচ এটা জতুৱা ঠাচ আমি বেছিভাগেই ব্য়ৱহাৰ কৰোঁ আৰু কথাই প্ৰতি বেছিভাগে আমি জতুৱা ঠাচেই ব্য়ৱহাৰ কৰোঁ ইয়াত আৰু জতুৱা ঠাচটো আমাৰ ইয়াত বহুতো বহুতো সেই ধৰণৰ জতুৱা ঠাচ আছে আৰু